আমাৰ গাঁৱত গেলামালৰ দোকানলৈ মই গৈ পাইছোঁ গেলামালৰ দোকানত মই দৰদামো কৰি পাইছোঁ গেলামালৰ দোকানত বিশেষকৈ আলু চেনি চাহপাত গুৰ আটা পিঁয়াজ ৰচুন নিমখ হালধি বিস্কুট ধূপ আদি বিভিন্ন ধৰণৰ সামগ্ৰী পোৱাৰ উপৰিও তাত ময়দা চানা কাবেলি চানা বুট কাজুবাদাম খিচমিচ আদিও পোৱা যায় তদুপৰি আজিকালি বিভিন্ন ধৰণৰ পেকেটিং আটা পেকেটিং চানা পেকেটিং মগু বিভিন্ন ধৰণৰ পেকেটিং মটৰ ইত্যাদি পোৱাৰ উপৰিও বিভিন্ন ধৰণৰ সামগ্ৰী যিবিলাক আমি অতি সহজে বনাই খাব পাৰোঁ যিদৰে ৰেডিমেড ৰুটি ৰেডিমেড ৰসগোল্লা ৰেডিমেড লালমোহন ইত্যাদিও আমাৰ গেলামালৰ দোকানত পোৱা যায় বিশেষকৈ গেলামালৰ দোকানত আলু চাহপাত চেনি পিঁয়াজ ৰচুন হালধি নিমখহে পোৱা গৈছিল কিন্তু আজিকালি গেলামালৰ দোকানত আমাৰ গেলামালৰ দোকানত আমি বিভিন্ন ধৰণৰ সামগ্ৰী দেখিবলৈ পাওঁ